দিনটোৰ যিখিনি সময় আজৰি সময় সেইখিনি সময়তে আটাইতকৈ গান গাই গীত পৰিৱেশন কৰি ভাল লাগে কাৰণ সেই সেই গীত গোৱাৰ জৰিয়তে মই সেই আজৰি সময়কণ আচলতে পাৰ কৰিবলৈ সুবিধা পাওঁ বা নিজৰ যিটো মন সেই মনটোৱে যেন শান্তি পায় নিজৰ মানসিক শান্তিয়ে হওক বা সময়টো অতিবাহিত কৰিবৰ বাবে আটাইতকৈ যদি ভাল কিবা এটা মাধ্যম হৈছে সেইটো হৈছে আমি গীত পৰিৱেশন কৰাৰ বাবে চেষ্টা কৰি থাকিব লাগে